আমাৰ ধৰ্মীয় উৎসৱসমূহৰ লগত খাদ্য সামগ্ৰী জড়িত বুলি ক'লে এনেধৰণৰ খাদ্যবোৰে হয় নামঘৰত প্ৰসাদ দিয়া হয় বুট মগু কল কুঁহিয়াৰ আপেল নাৰিকল আদি এনেধৰণৰ বোৰ আৰু আই সকাম পাতিলে পায়স দিয়া হয় তাত গাখীৰ চেনি চাউলেৰে বনোৱা হয় আৰু শীতলা পানী দিয়া হয় আম পাত কঠনা ফুল আদিৰে শীতলা পানী দিয়া হয় আৰু সত্য নাৰায়ণ পূজা পতা হয় তাত পঞ্চামৃত আৰু ঘোল দিয়া হয় ঘোলটো এনেধৰণে বনায় কল চেনি গাখীৰ মৌজোল আৰু ঘিউ দি বনোৱা হয় আৰু গুৰ পিঠাগুড়ি খোৱা হয় তাত পিঠাগুড়ি কল গাখীৰ আদিৰে আদি খাদ্যসমূহ দিয়া হয় এনেধৰণে আৰু